দেৱালীত আমাৰ বন্ধ থাকে আৰু আমি সকলোৱে ঘৰত থাকোঁ ঘৰ দুৱাৰ সকলোৱে মিলি চাফা কৰোঁ আৰু সন্ধিয়া আমি কলগছ পোতোঁ বাহিৰত তাত চাকি জ্বলাওঁ চাকি জ্বলাই ঘৰত ধুনীয়া ধুনীয়া ৰং বিৰঙৰ লাইট লগাই দিওঁ ঘৰটো দেখিবলৈ ধুনীয়া লগাকে তাৰ পিছত সকলোৱে আমি পূজা কৰোঁ সন্ধিয়া পূজা কৰি মিঠাই খাওঁ হওক মিঠাই খোৱাৰ পিছত আমি সকলোৱে ওচৰ চুবুৰীয়াই মিলি পেলাই আমি ফটকা ফুটাওঁ তেনেকৈ আমাৰ হয় দুৰ্গা পূজা দুৰ্গা পূজাটো বন্ধ থাকে দুৰ্গা পূজাত আমাৰ বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া মণ্ডপত যাওঁ লগৰ সমনীয়াই একেলগে যাওঁ তাতে গৈ পেলাই ফুৰোঁ মিঠাই খাওঁ প্ৰসাদ খাওঁ তাৰ পিছত বিভিন্ন টাউনত যাওঁ ৰং বিৰঙৰ লাইট চাই সকলোৱে ভালে পায় আমিও চাবলৈ যাওঁ তাৰ পাছতে ধুনীয়া ধুনীয়া মিঠাই খাওঁ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধোঁ ৰং বিৰঙৰ বস্তু দোকান দেখি ভাল লাগে মনটো তেনেদৰে আমি দুৰ্গা পূজা চাওঁ তাৰ পিছত দশমীৰ দিনাখন আমাৰ দেৱীৰ বিসৰ্জন দিয়া হয় দেৱী গুচি যায় সেইদিনাখন সকলোৰে মন বেয়া লাগি থাকে